মোৰ অঞ্চলৰ খেলুৱৈসকলে নিজৰ সপোনৰ ক্ৰীড়াটো খেলিব নোৱাৰে কাৰণ বহুত আছে কাৰণ আমাৰ অসমৰ গাঁও বা গাঁওসমূহ ইমান উন্নত বা ডেভলপ নহয় যিসমূহ সুবিধা প্ৰদান কৰিব পাৰে আৰু সেইকাৰণেবে যদিও টেলেণ্টেড ল'ৰা থাকে গাঁৱৰ তেওঁ ওলাই যাবলৈ বা এখন ভাল খেল খেলিবলৈ তেখেতৰ মানে প্ৰদৰ্শনী দেখাবলৈ এটা বিশেষ প্লেটফৰ্মৰ প্ৰয়োজন থাকে সেই প্লেটফৰ্মটোৱে বৰ্তমান সময়লৈকে গোটাব পৰা নাই অসম চৰকাৰে সেইকাৰণে কিছুমান ভাল ভাল খেলুৱৈ গাঁৱতে থাকি যাবলগীয়া হয় সেইসমূহো অসুবিধাই দেখা যায় সাধাৰণতে আৰু কিছুমান ষ্টেডিয়াম বা গ্ৰাউণ চৰকাৰে বনাব লাগে সেইসমূহ বনাই দিয়া নাই গাঁও অঞ্চল সমূহত পানী হোৱা দেখা যায় ফিল্ডসমূহত সাধাৰণতে বিশেষ বিশেষ বা খেলসমূহৰ সামগ্ৰীসমূহ যিসমূহ যেনেকৈ ফুটবল হওক জেবলিন থ্ৰ' হওক বাস্কেট বলৰ কৰ্ট হওক ৰিং হওক আদিসমূহ মানে ব্যৱহাৰ এই বস্তুসমূহ ভালকৈ যোগান ধৰিব পৰা নাই চৰকাৰে এইসমূহৰ কাৰণে মানে কিছুমান ভাল খেলুৱৈ ওলাই যাব পৰা নাই অঞ্চলৰ পৰা